আপোনাৰ অঞ্চলত আৰম্ভ কৰিব পৰা নতুন ব্যৱসায়সমূহ কি কি বুলি প্ৰশ্নটো সুধিলে মানে মইতো আৰু বেলেগ বিষয় ক'ব নোৱাৰিম যিহেতু মোৰ যিটো বিষয়ত মই পাকৈত বা মোৰ যিটোত ইন মানে ধৰক মই কৰিবলৈ ইচ্ছুক বা আগৰো কৰি আছোঁ সেইটো বিষয়ে ক'ব লাগিব যেনে মই কাটিঙৰ মানে চাৰ্টিফিকেট লোৱা আৰু সৰু সুৰাকৈ ঘৰত মানে চিলাই কৰি আছোঁ বাৰু চিলাই কৰি আছোঁ যদিও মানুহবিলাকে মানে ওচৰৰ যিখিনি আমাৰ ওচৰৰ মানুহ সকলোৱে নেজানে যে মই এনেকৈ মানে কাটিঙৰ কাম কৰোঁ বুলি কিন্তু মই সেইটোকে ভাবিছোঁ যে মই নিটিং কাটিঙৰ সেইটোত মানে মানে মেচিন কেইটামান আনি পেলাই যিহেতু আমাক এতিয়া লোনতো দিব মহিলাসকলক চৰকাৰে দি আছে তে সেই কাটিঙৰ ব্যৱসায়টোৱে মানে ব্লাউজ কাটিং চুইদাৰ কাটিং পেটিকোট কাটিং এইখিনি মানে মই ইয়াত লাভৱান দেখিছোঁ কাৰণ আমি যিডোখৰ অঞ্চলত থাকোঁ সেই অঞ্চল টুকুৰা অকণমান ভিতৰুৱা অঁ সেইটো কাৰণে মানে আমি এইবিলাক কৰিবলৈ কাৰণে হ'লে বা আমাৰ ওচৰৰ ওচৰৰ মহিলাবিলাকক এইখিনি দৰকাৰ হ'লে তেওঁলোকে টাউনলৈ ওলাই যাব লাগে যিটো টাউনত যাবলৈ কেতিয়াবা সুবিধাও নহয় আৰু যথেষ্ট অহা যোৱা কৰোঁতে মানে আমাৰ অ'টো হওক ৰিক্সা হওক তাত ভাৰাটোও লাগে সেইকাৰণে ওচৰতে সবেই বিচাৰেও সেইকাৰণে মানে মই সেইটো ব্যৱসায়ে মানে মই আগ্ৰহী বিচাৰোঁ কৰিবলৈ আৰু আগ্ৰহীও সেয়াই ইয়াৰ সম্পূৰ্ণ কাৰণটো সেইটোৱেই আৰু ধৰক মোৰ চিলনি যিখিনি আছে সেইখিনিও মানুহে অলপ ভাল পাইছে ফিটিং হিচাপত আৰু ইয়াত ল'ৰা ছোৱালীবিলাকৰো বহুত দৰকাৰ হয় আৰু ইয়াত আজিকালি আজিকালি সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকেও যথেষ্ট হেৰি হেৰি কৰি থাকে প্ৰগ্ৰেম কৰি থাকে আজিকালি নাচ গান সেইবিলাকত প্ৰতিটো ঘৰৰে ল'ৰা ছোৱালীবিলাক মানে জড়িত হৈ থাকে তেওঁলোকৰ কাৰণেও সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ লাগে সেই সকলোখিনিৰ প্ৰায় মই মানে এইটো ব্যৱসায়ে মানে সবতকৈ বেছি লাভদায়ক বুলি মই ভাবোঁ